মই যেতিয়া বেছি দিনৰ কাৰণে বাহিৰত যাওঁ বা কৰবাত ফুৰিবলৈ যাওঁ ফুৰিবলৈ গ'লে মই আমাৰ ঘৰত ওচৰৰ খুৰী এজনী আছে তেওঁ আমাৰ ঘৰলৈ আহিয়ে থাকে তেওঁক কৈ থৈ যাওঁ যে ইমান দিনৰ কাৰণে মই বাহিৰলৈ গৈছোঁ যি কেইদিন মই নাথাকোঁ তুমি আহি পেলাই মোৰ গছ গছনি কেইজোপাত অলপ পানী দিবা যাতে মৰহি নাযায় তেতিয়া তেওঁ আহি সদায় ৰাতিপুৱা গধূলি গছজোপাত ধুনীয়াকৈ পানী দিয়ে য'ত আমাৰ ঘৰৰ হেৰি আছে গোলাপ ফুল আছে গোলাপ ফুলত চাহৰ চাহ বনাই যিটো বাচি যায় সেই চাহপাতটো আনি তাত দিয়ে সেইটো সাৰ হিচাপেও হয় আৰু গোলাপ কেইজোপা গোলাপ কেইজোপাৰ যিটো ফুল ফুলে গোলাপ গোলাপ কেইটাৰ কালাৰ ভাল হয় মানে খুবেই ভাল হয় কালাৰ আৰু তেখেতে সেই চাহ বনোৱাৰ পিছত আহি পেলাই সেই সেয়া দি থৈ যায় মানে আপোনাৰ ঘৰুৱা সাৰৰ নিচিনা হৈ যায় আৰু যোৱাৰ আগতে মই কৰবাত যোৱাৰ আগতে অলপ সৰহকৈ সাৰ আনি দি থৈ যাওঁ ধৰক গৰুৰ গোবৰ বা কিবা তেনেকুৱাও আনি মই সদায় দি থৈ যাওঁ দি থৈ গ'লে দি থৈ গ'লে ভাল হয় যাতে ফুল কেইজোপা মৰহি নেযায় কেতিয়াও সেইবাবে মই ধুনীয়াকৈ দি থৈ যাওঁ আৰু খুব ভাল লাগে কৰি ইমান দিনৰ কষ্টত যি কেইজোপা ফুল ৰুইছোঁ দুদিনমানৰ কাৰণে ধৰক মৰহি গ'লেও বেয়া লাগেতো সেইটো কাৰণে খুৰীজনীকে কৈ থৈ যাওঁ যে আপুনি আহি পানী চানী দিবা অলপ তেওঁৰ ওচৰত মই ফোন কৰি খবৰ লওঁ যে পানী দিছে নে নাই